আমাৰ ধৰ্মীয় প্ৰথা হ'ল আমাৰ নামঘৰ নামঘৰত আমাৰ সকলো ৰাইজে মানে ভাগৱত পাঠ কৰে প্ৰতি দিনে ভাগৱত পাঠ কৰে আৰু তাত কি হয় প্ৰতি বছৰৰ মূৰে মূৰে এই ভাওনা বৰসবাহ মানে সমজুৱা হ যিখিনি হেৰি কৰ্ম কৰিব লাগে সেইখিনি নামঘৰত কৰে তাৰপিছত মন্দিৰলৈ যোৱা হয় মন্দিৰতো পূজা পাতল কৰে কৰিবলৈ যায় কাৰণ আৰু কিছু কিছু লোকে আমাৰ কি কৰে আঁউসী একাদশী তেনেকুৱা দিনবিলাকত মানে একো নোখোৱাকৈ ব্ৰত পালন কৰে এইবিলাকেই আমাৰ ধৰ্মীয় প্ৰথা